আমি খেতিয়ক মানুহ খে আমি হাঁহ কুকুৰা পুহি খাবই লাগিব গতিকেলৈ হাঁহ কুকুৰা পুহি আমাৰ বহুতো উপকাৰ সাধন হয় ৰ'দ বৰষু ৰ'দ দিয়া ঠাইত হাঁহ হাঁহৰ গঁড়াল বনালে ভাল হয় তেতিয়া বায়ুটো ভালদৰে চলাচল কৰিব পৰা যায় তেতিয়া হাঁহ কুকুৰাৰ বেমাৰো নহয় বিশেষকৈ হাঁহ কুকুৰা গঁড়ালটো ডাঙৰ হ'ব লাগে তেতিয়া দে দেনা চেনা ভিতৰত সোমাই দিব পৰা যায় কে মেলি দিবও তেতিয়া পৰা নিদিলেও হয় ভা ডাঙৰ হ'লে হাঁহ কুকুৰা গঁড়াল আমা ঘৰ আমাৰ ঘৰত হাঁহ কুকুৰা আছে প্ৰায় হাঁহ বিছ ত্ৰিছটামান কুকুৰা ত্ৰিছ চল্লিছটামান এটা কুকুৰা কণী দাম হ'ল দহ টকা গতিকেলৈ হাঁহ কুকুৰা যদি আমি ভালকে পুহিব পাৰোঁ তেতিয়া সপ্তাহত আমি বহুতো বহুতকেইটকা পইচা আমি উপাৰ্জন কৰিব পাৰিম উপাৰ্জন কৰিলে তেতিয়া ঘৰখনো ভালদৰে চলিব পৰা যায় হাঁহ এটা হাঁহৰ দাম হ'ল পাঁচশ পৰা সাতশ টকা আৰু কুকুৰা প প্ৰত্যেক কেজিৰ দাম হ'ল তিনিশ পঞ্চাছ টকা গতিকেলৈ ভালকৈ যদি আমি পুহি মেলি পাওঁতে বহুত আমি উপাৰ্জনমুখী হ'ম লগতে আমি কাৰ্যও ভালদৰে কাৰ্যও কৰি যাব পাৰিম হাঁহ কুকুৰা বেমাৰ নপৰিবলৈ আমি মাজে সময়ে ভেকচিন দি থাকিব লাগে তেতিয়া হাঁহ কুকুৰা মৃত্যুমুখত নপৰে তেতিয়া আমাৰ লোকচানো নহয় হাঁহ কুকুৰা মৰি গ'লে আমাৰ বহুতো লোকচান হয় হাঁহ কুকুৰা আম্ আমাৰ প্ৰায় হুমি হয় উমনি দিলে হাঁহ কুকুৰা হুমি হয় হুমি নহ'বলৈ আমি কি বুলি বিহলঙনি পাত তাৰপিছত এইবোৰ পচতীয়া দিয়া হয় তাৰ ফলত হুমি নহয় ঠাণ্ডা দিনত কুকুৰা বিশেষকৈ বেমাৰ আহে বেমাৰ নোহোৱাৰ আগত আমি ভেকচিনটো দিব লাগে তেতিয়া কুকুৰা বেমাৰ নহয় সৰুতে আমি কুকুৰা পোৱালিক খুন্দু চাউল খুৱাওঁ বেমাৰ নহ'বলৈ খাৰণিত সিজাই দিয়া হয় কুকুৰা আমাৰ সকলোৰে প্ৰিয় খাদ্য তাত পুষ্টিকৰো পোৱা যায় তাত প্ৰ'টিনজাতীয়ও আছে গতিকেলৈ সকলোৱে কুকুৰা খায়ে ভাল পায় হাঁহো বেয়া নাপায় হাঁহো ভালেই পায় ৰ'দ বায়ু চলাচল কৰিবলৈ এডোখৰ ৰ'দমুখীয়া ঠাই হ'ব লাগিব তেতিয়া বায়ুটো ভালদৰে পোৱা যায় নহ'লে জেলুকাত ঠাইত কুকুৰা হাঁহৰ গঁড়াল হ'লে বেমাৰ আজাৰে দেখা দিব পাৰে কুকুৰা আমাৰ এটা কুকুৰা কণীৰ দাম দহ টকা গতিকে এশ কণী বিকিব পাৰিলেও আমি এহেজাৰ টকা এটা পাম কুকুৰা আৰু হাঁহ সকলোৰে ঘৰত আছে কুকুৰাক ইমান খাদ্য নিদিলেও হয় দিব লাগে দুই তিনিবাৰ কিন্তু হাঁহক বেছিকৈ লাগে হাঁহকো ধান তুঁহ গুৰি দিওঁ আমি কুকুৰাক চাউল দিয়া হয় ধান দিয়া হয় আজিকালি কিনা হাঁহ কিনা দানাও ওলাইছে কিছুমানে কিন্ কিনা দানাও দিয়ে আমি প্ৰায় হেৰিয়ে দিওঁ ধান চাউলকে দিওঁ আমাৰ গাঁৱৰ ঘৰত ধান চাউলকে দিয়া হয় কিনা দানা কিছুমান মানুহে ব্যৱহাৰ কৰে হাঁহ হাঁহ হাঁহক প্ৰায় প্ৰাণী পাণী লাগে হাঁহ হাঁহক হাঁহ পুহিবলৈ হ'লে আমাক পানী লাগিব পুখুৰী লাগিব গতিকে পুখুৰী হাঁহ থাকিলে তেতিয়া বেমাৰ আজাৰৰ পৰা ৰক্ষা বেমাৰ আজাৰ সিমান নহয় পুখুৰীৰ পানীটো পাই থাকিলে আমি কুকুৰা উমনি দিবলৈ ঠাণ্ডা দিনত বিছ দিনমান পঁচিছ দিনমান লাগে আৰু গৰম দিন হ'লে বিছ দিনতে পোৱালি ওলায় ঠাণ্ডা দিনত পোৱালি উলিয়া পোৱালি তুলিবলৈ বহুত কষ্ট হয় তেতিয়া তাক উম দিব লাগে খেৰ বা কাপোৰে এনেকৈ উম দিব লাগে হাঁহকো হাঁহ হাঁহকো গৰম দিনত পঁচিছ দিনমান লাগে আৰু ঠাণ্ডা দিনত প্ৰায় ত্ৰিছ দিনমান লাগে পোৱালি ওলাবলৈ কষ্ট কৰিব লাগে ঠাণ্ডা দিনত যদি পোৱালি তেতিয়া উম চুম দিহে পোৱালি মৰাৰ পৰা আমি ৰক্ষা কৰিব লাগে কুকু কুকুৰা প্ৰায় মাঘমহীয়া হেৰি হয় মাঘ মাহত মাঘ ফাগুন মহীয়া বেমাৰটো ওলায় কুকুৰা সেইটো সময়ত পোৱালি সিমান তুলিব পৰা নাযায় হাঁহৰ বহাগ জেঠৰ পৰা হাঁহ পোৱালি তুলি ভাল হয় কাৰণ গৰম দিন তেতিয়া হাঁহৰ হাঁহ পোৱালি তেতিয়া এটাও নমৰাকৈ জীয়াই থাকে ভাল হয় দুই দুই এটা মৰিবই আৰু হাঁহ কুকুৰা আমাৰ বহুতো আমাৰ কাৰণে পৰম বন্ধু কাৰণ বিপদৰ সময়ত আমি হাঁহ এটা বিকিও আমি উপকাৰ সাধিব পাৰোঁ কুকুৰা এটা বিকি হ'লেও আমি বহুত বিপদৰ পৰা ৰক্ষা কাৰোবা বেমাৰ আজাৰ হ'লে হাঁহ কুকুৰা এটা বিকিয়ে আমি তেওঁলোকক দৰৱ জাতি বা হস্পিটেলত দেখাবগৈ পাৰোঁ হাঁহে হাঁহ বেমাৰ আজাৰ পৰা আমি বেমাৰ আজাৰ হ'লে মানে হাঁহ কুকুৰা বিকি আমি বহুতো লাভৱান হওঁ হাঁহে হাঁহৰ পৰা আমাৰ হাঁহতো প্ৰ'টিনজাতীয় খাদ্য আছে আৰু কু কুকুৰাটো পোৱা যায় প্ৰ'টিনজাতীয় খাদ্য হাঁহে হেৰি কৰে এইটো কি হাঁহৰ পৰা আমি বহুতো উপকাৰ পাওঁ কুকুৰাৰ পৰাও পাওঁ কুকুৰা পুহি আমি বহুতো পইচা আমি উপাৰ্জন কৰিব পাৰোঁ